হেল্ল' অঁ হয় এইখন হোটেল নটৰাজ হয়নে অঁ আচ্ছা আপোনালোকৰ গুৱাহাটীতে নহয় জানো হোটেল এয়াৰপৰ্টৰ ওচৰত হয় ন অঁ আচ্ছা মোক মানে কি মোৰ ফ্ৰেণ্ড এজনে নম্বৰটো প্ৰভাইদ কৰিছিল আমি নেক্সট টেন টেনথ অফ মে'ৰ পৰা আমি মানে হেৰি কৰিম এটা ফিল্ড ট্ৰিপত মানে যাব লাগে হয় আমাৰ কম্পেনীৰ পৰা ত' তাতে আমি দহজন যাম মানুহ আৰু দহজন গৈ আমি অলম'ষ্ট ফিফটিন দেইজ আমি মানে থাকিম হয় অঁ গতিকে মানে তেনেকুৱা ধৰণৰ মানে এৰেঞ্জমেণ্ট হ'বনে কিবা আমি ফিফটিন দেইজ থকাৰ কাৰণে

আমি মে'ৰ দহ তাৰিখৰ পৰা যাম

অঁ এইটো এতিয়া মানে কেনেকুৱা ধৰণৰ ৰুম আপোনালোকে প্রভাইদ কৰিব পাৰে বা চিংগল ৰুম হ'লে বেছি ভাল হয় হয় হয়

বাৰশ টকা আহিব অঁ আচ্ছা আৰু মানে কি কেইটামান চিংগল ৰুম হ'লে ভাল আছিল দুই তিনিটামান মানে আমাৰ ফিমেল মেম্বাৰছো যাবতো লগত হয় দুই তিনিটামান চিংগল ৰুম হ'লে অঁ আপোনাৰ ধৰি লওক আমাৰ তিনিগৰাকী ফিমেল মেম্বাৰ যাব গতিকে এটলিষ্ট এটা চিংগল ৰুম হ'লেও কাৰণ এটাত দুজনীয়ে চেয়াৰ কৰিব পাৰিব আৰু এটা যদি চিংগল ৰুম আমি পাওঁ

হয় আৰু আপোনালোকৰ মানে কি এইটো অকণমান কিবা ডিচকাউণ্ট হ'ব নেকি অঁ বিলটোতো আমাক লাগিব বিল আমাক লাগিব হয় আমাক মানে হেৰি আচ্ছা ঠিক আছে ব্ৰেকফাষ্ট কেইটা বজাত দিয়ে হয় আমাৰ মানে কি হয় আমি ৰাতিপুৱাতে মানে ওলাই যাব লাগিব গতিকে ব্ৰেকফাষ্টটো যদি অকণমান সোনকালে দিব পাৰে তেতিয়াহ'লে ভাল আছিল যদি ধৰি লওক আপোনালোকে সাতটা বজাতো যদি দিব পাৰে ব্ৰেকফাষ্টটো আমি মানে আঠটা চাৰে আঠটামান বজাত আমি ওলাই যাব খুজিছিলোঁ অঁ সেইকেইদিনৰ কাৰণে হয় কিবা এটা মানে এৰেঞ্জমেণ্ট যদি আপোনালোকে কৰিব পাৰে এইকেইদিনৰ কাৰণে

হয় হয় হয় হয় হয় হয় আচ্ছা ঠিক আছে বাৰু আৰু আমি মানে ফিল্ড ট্ৰিপৰ কাৰণে যামতো গতিকে আমাৰ গাড়ীৰ এৰেঞ্জমেণ্ট কিবা এটা কৰি দিব পাৰিব নেকি আপোনালোকে আমাৰ মানে কি আমি বেলেগ বেলেগ চাইদে যামতো গতিকে ধৰি লওক তিনি চাৰিখনমান যদি হৈ যায় সৰু সৰু গাড়ী

হয় হয় অঁ ঠিক আছে বাৰু আপুনি এটা কাম কৰিব আপুনি মানে গোটেই হেৰিটো লৈ মোক এটা কনফাৰ্ম মেচেজ এটা দিব নহ'লে মানে যদি আপোনালোকৰ তাত নহয় মই দুই এদিনতে মানে বেলেগতো হেৰি কৰিব লাগিবতো হয় হয় যিমান পাৰি সোনকালে মোক জনাব ঠিক আছে বাৰু